মই সিমান ছ'চিয়েল মিডিয়াত মই ইমান নাচাওঁ যেতিয়া মই চাওঁ তেতিয়া এজন নিক মেধি বুলি এজন ফটোগ্ৰাফাৰ আছে তেওঁকেই মই বেছিভাগ ফ'লো কৰোঁ আৰুতো আগৰ পৰাই মই চাওঁ কেতিয়াবা কেতিয়াবা টাইম পালে আৰু তেওঁ ভাল ফটো উঠায় আৰু তেওঁক আগৰ পৰাই মই চাই আছো আৰু